হয় কওক

কেনেকুৱা লাগে বাৰু কি কি কল লাগে ফল আপোনাৰ কল পাব আনাৰস আছিল আপেল আছিল আঙুৰ তাৰপিছত কমলা এনেকৈ আছে আৰু আপোনাক কি লাগে বাৰু অঁ তিয়ঁহ পাব তিয়ঁহ পাব তিয়ঁহ নাচপতি পাব অঁ আপেলো পাব

হ'ব হ'ব মালভোগ আছে বাৰু এতিয়াটো দৰ্জন ষাঠি টকাকৈ বেচি আছো দহ টকা এটা কমাই দিব পাৰিম বাৰু আপুনি এইটো আহি ল'ব আহি লোৱাৰ পিছত আমি কথা পাতিম কাৰণ আপেলৰ কেজিটো এতিয়া ডেৰশ টকা চলি আছে

ত' আমি পাৰ কেজি বিছ টকামান কমাব পাৰিম অঁ নাচপেতি নাচপতি আমি এশ ত্ৰিছ টকাকৈ দিব পাৰিম তিয়ঁহ কেজিটো চল্লিছ টকাকৈ বেচি আছো আপুনি যদি সৰহকৈ লয় তেতিয়াহ'লে কিবা এটা কম কৰি দিম আৰু এনেটো বজাৰত এতিয়া বহু বেছিয়ে দাম কাৰণ কিয় চবফালে এতিয়া বস্তু পাব নাইকিয়া হৈছে টোন দাম বাঢ়িয়ে আছে একদম লোকেল লোকেল লোকেল লোকেল লোকেল কুঁহিয়াৰ কুঁহিয়াৰ আছে আছে কুঁহিয়াৰ কিমানমান লাগিছিল আপোনাক ঠিক আছে বাৰু হ'ব বাৰু নাৰিকল পোৱা যাব নাৰিকল এশ চল্লিছ টকাকৈ নাৰিকল এশ চল্লিছ টকাকৈ বাৰু সেইটো আপুনি আহিবচোন কথা পাতি ল'ম বাৰু এড্ৰেচটো হৈছে নুনমাটি আহি যাব গুৱাহাটী আপোনাৰ ঘৰ ক'ত নগাঁও ন লংকেশ্বৰ অঁ অঁ লংকেশ্বৰ যদি হ'ব বাৰু মই পঠিয়াই দিম অঁ ঠিক আছে বাৰু হেৰি কৰিম মই তেতিয়াহ'লে আমাৰ নগাঁৱত আমাৰ দোকান এখন আছে নগাঁৱত অঁ চিনাকি মই ফোন নম্বৰটো দি দিম অঁ অঁ অঁ ঠিক আছে মই বাৰু নগাঁৱৰ এড্ৰেচটো হেৰিটো দি দিম মই কণ্টেক নম্বৰটো দি দিম তেওঁ তেওঁ আপোনাৰ ঘৰত গোটেই বস্তু পঠাই দিব আপুনি ফোন কৰি ল'ব কি কি লাগে আপুনি ধুনীয়াকৈ দি দিব আপোনাৰ ঘৰত গৈ দি দিব চব বস্তু অঁ ঠিক আছে ঠিক আছে